মোৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হ'লে মই বেমাৰী চাই পেলাই তেওঁৰ খাদ্য় তৈয়াৰ কৰোঁ যদি বোলে বেমাৰীজন একেবাৰে বেছিকে অসুখীয়া তেওঁ একো খাদ্য় বস্তুয়েই খাব নোৱাৰে তেতিয়া একো নহ'লে হয় চাগু নহয় কেঁচা পিঠাগুৰি প্ৰথমতে সিজাই ল'ম সিজাই লৈ পেলাই অকণমান গৰম গাখীৰ দিম গৰম গাখীৰ দি যাতে মুখত চোবাব নলগীয়াকে তেওঁ গিলি দিলেই যায় তেনেকুৱা ধৰণে প্ৰস্তুত কৰি সেইটো ব্য়ৱহাৰ কৰিবলৈ দিম অসুখীয়া অসুখীয়াটোৰ স্বাস্থ্য় পাতি চাই লৈ তেওঁৰ পথ্য়টো হ'ব যদি বোলে নহয় মানুহজন সুস্থ খোৱাত ৰুচি নাই মুখত কোনো টেষ্ট নাইকীয়া হৈছে তেতিয়া লোকেল মুৰ্গী আনিব লাগিব লোকেল মুৰ্গী আনি মা মচলা কচি লগত জালুকৰ গুৰি দি খুব ধুনীয়াকে বনাই যদি তেওঁক দিওঁ তেওঁ তেতিয়া নিশ্চয় অকণমান হ'লেও খাব ইয়াৰ উপৰি আৰু আছে ৰুগীয়াক দিয়া এইকেইদিন আমাৰ ঘৰতে এতিয়া খুব জ্বৰ হৈ আছে কাৰো মুখত একো ৰুচি নাই বজাৰত বস্তু ভাল বস্তু পাবলৈয়ো নাই আজি বাটত পালোঁ টোৰা মাছ টোৰা মাছে কি কৰিলোঁ ভেদাইলতা আৰু নৰসিংহৰ জোল বনাওঁ এতিয়া ভেদাইলতা নৰসিংহৰ জোল বনাবলৈ হ'লে ভেদাইলতা বিচাৰিবলগীয়া হ'ল ভেদাইলতা হৈছে গছত বগাই লতাজাতীয় উদ্ভিদ বাৰীলে গৈ পেলাই ভেদাইলতা বুটলি আনিলোঁ তাৰ পিছতে তাৰ লগত মিক্স দিলোঁ নৰসিংহ নৰসিংহৰ পাত অলপ কম দিব লাগে ভেদাইলতাটো বেছি দিব লাগে অকণমান ডাঠ হ'বলে দুটা আলু কাটি বইল কৰি ল'লোঁ প্ৰথমতে ভেদাইলতা আৰু নৰসিংহখিনি মিক্সিত দি জোল কৰি ল'লোঁ তাৰ পিছতে দুটা আলু দি পেলাই বইল কৰিলোঁ তাৰ পিছতে টোৰা মাছটো ইতিমধ্য়ে মই বাচি কাচি থলো থোৱা পিছত সেই টোৰা মাছটোত আকৌ নহৰু আদা অকণমান জালুকৰ গুৰি দি ভেদাইলতাৰে সৈতে যিখিনি জোল প্ৰস্তুত কৰি থৈছিলোঁ ভেদাইলতাৰে সেইখিনিৰ সৈতে মই জোল বনালোঁ জোল বনোৱাৰ পিছত অকমান খাই চাইছোঁ টেষ্টটো ভালেই হৈছে জ্বৰ হোৱা জনক দি চালো তেওঁ আজি ভাতকেইটা খাইছে আৰু জ্বৰ হ'লেও নহ'লেও এইকেইটা আমাৰ ঘৰুৱা খাদ্য় এইকেইটা আমাৰ স্বাস্থ্য়ৰ কাৰণেও ভাল আজিকালিহে মানুহে বজাৰৰ বস্তু বেছিকে খায় আগৰ দিনৰ মানুহেটো ভেদাইলতা মানিমুনি নৰসিংহ সেইখিনিয়েই খাইছিলে সেয়েহে আগৰ দিনৰ মানুহৰ অসুখ বিসুখো কম আছিলে আজিকালি আমি যিমানেই বজাৰৰ বস্তু খাবলে ল'লোঁ সিমানেই আমাৰ অসুখ বিসুখো বাঢ়িবলৈ ল'লে এতিয়া আগতে খাল ডোঙতে ঢেৰ মাছ আছিলে এতিয়া আজিকালিটো তেনেকৈয়ো নাই বজাৰৰ বস্তু নাখালেও উপায় নাই খাবলেটো লাগিবই নিজৰ মুখৰ জুতিৰ কাৰণেই হওক বা স্বাস্থ্য়ৰ কাৰণেই হওক কিন্তু যদি পাৰোঁ আমি এনেকে ঘৰুৱাকে জুতি লগাই খাবলে জুতিটোও ভাল হয় আৰু খাদ্য়টোও ভাল হয় এতিয়া অশুচীয়া মানুহক মানে কেঁচুৱা যেতিয়া জন্ম হয় এইটো ডাক্তৰেও পৰামৰ্শ দিয়ে যে ভেদাইলতা নৰসিংহ খাব তাত বহুত ভিটামিন থাকে তেনেকে অসুখীয়া মানুহকো মুখৰ ৰুচি নহ'লেও মাছডোখৰ নাখালেও তাৰ যদি অলপ জোলো পি খাই তেওঁ নিশ্চয় অকণমান হ'লেও শক্তি পাব আজি মই সেয়া বনালোঁ আৰু যদি তাতকে বেছি অসুখীয়া হয় সেই পিঠা সিজাই দিওঁ পিঠা সিজাই দিলে মানে তেওঁ মানে অলপ হয় আৰু কিন্তু ইমান ভালকে নহয়গে বহুত কিবাকিবি কৰিব পাৰি নহয় জুচ বনাই দিব পাৰি আমৰ জুচ বনালোঁ এতিয়া আমৰ জুচ বনাবলে নিজৰ বাৰীতে আম হ'লে বেছি ভাল কিনা আমৰনো কি জুচ বনাব আপুনি অমিতাৰ জুচ বনাব পাৰি অমিতা অৱশ্য়ে বাৰীত থাকে তেনেকুৱাকেই বেমাৰীক খুৱাওঁ